বিশ্বনাথ চাৰিআলিৰ চিটী হাব হয়নে আমি আপোনাৰ দোকানৰ পৰা কণ্টেইনাৰ লৈছিলো কণ্টেইনাৰকেইটা বহুতেই ভাল লাগিল অঁ এতিয়া বহুতে মানে সুধিয়ে আছে ক'ৰ পৰা আনিছো কি কৰিছো আৰু মানে তাত বস্তুবিলাক থ'লে সোনকালে বেয়া হৈ নেযায় আৰু তাৰ কোৱালিটিটো ইমানেই ভাল মানে কিছুমানত সেই ঘামি যায় তাত সেই একোৱেই নহয় যেনেকৈ থওঁ তেনেকৈয়ে থাকে আৰু মোৰ লগৰো বহুতে আপোনাৰ দোকানৰ পৰাই কিনিম বুলি কৈছে মই আপোনাৰ দোকানখনৰ ডিটেইলছটো বটাই দিছো কোনখিনিতে আছে কেনেকৈ আছে হয় আপুনি হেৰি গ'লে তেওঁলোককো তেনেকৈয়ে দিব মোৰ পৰা যেনেকৈ লৈছে তেওঁলোকৰ পৰাও তেনেকৈয়ে ল'ব তেতিয়াহে হ'ব হয় হয় হ'ব আৰু যদি লাগে মই আপোনাৰ দোকানলৈ আকৌ যাম হাঁ অঁ ঠিক আছে হ'ব